হয় কওকচোন কওক কওক

হয় হয় হয় অঁ আচ্ছা আপুনি এনে এনে দুদিনমান থকাকে আহিব বুলি ক'লে ন' আপুনি তেজপুৰ এনেকে মানে ভাল ঠাই আপোনাৰ ঘূৰা জেগা আছে অগ্নিগড় আছে তাৰপিছত ক'ল পাৰ্ক আছে মহাভৈৰৱ মন্দিৰ ঔগুৰি পাহাৰ এনেকে আছে আৰু আপোনাৰ টাউনৰ ভিতৰত আপুনি যদি থাকিব বিচাৰিছে তেতিয়াহ'লে আছে হোটেল যথেষ্টখিনি আছে তাৰে ভিতৰত আপোনাৰ টাউনৰ আপুনি মানে ঘূৰা ঠাই কেইখনৰ আশে পাশে যদি থাকিব বিচাৰে নহ'লে আপুনি ভাল হোটেল আপোনাৰ হোটেল কে এফ খন আছে তাৰপিছত আপোনাৰ কে আৰ চি আছে তাৰপিছত হোটেল ডি এল এনেকে আছে আৰু ভাল ভাল হোটেল আছে আপোনাৰ এনেই হয় হয় কওকচোন হয় হয় হয় হয় অঁ তেনেকে প্ৰাইজবোৰ আপোনাৰ কে আৰ চি খন বাৰু প্ৰাইছটো হাই হ'ব চাগে হাঁ আপোনাৰ এৰাউণ্ড ফাইভ থাউজেণ্ড মান হ'ব পাৰ নাইট মানে অলপমান এইখন মানে থ্ৰী ষ্টাৰ টাইপ হোটেল হয় এইখন কে আৰ চি খন হয় হয় বাকী আপোনাৰ কে এফ খন ঠিকেই হয় আপোনাৰ সীমিত প্ৰাইছেই হয় তিনিহাজাৰ মান চাগে আহিব ম'ষ্ট প্ৰ'বেবলী হোটেল চেণ্টাৰ প'ইণ্ট আপোনাৰ দুহেজাৰ মান তেনেকে মানে আহিব পাৰ নাইট মানে তেনেকুৱা হিচাপত মানে আপুনি তেতিয়া আপুনি হয় আপোনাৰ বাকী চব সুবিধাটো ঠিকে আছিল তেনেকুৱা একো বিশেষ মানে তেনেকুৱা মানে হেৰি নাপায় আপুনি বাকী তাৰ ইয়াৰ মানে সা সা সুবিধা তাৰপাছত আপোনাৰ হোটেলত ৱাই ফাই ছোৱাই ফাই এইখিনি গোটেইখিনি মানে আপুনি পাব মানে সুবিধা মানে গোটেইখিনি হয় আপুনি থাকি মেলি ধুনীয়াকে ঘূৰি মেলি গোটেই তেজপুৰখন মানে চাই মেলি ধুনীয়াকে যাবগৈ আৰু ভালকে আৰু মানে হয় অঁ ঠিক আছে বাৰু